চহৰৰ স্কুলৰ তুলনাত আমাৰ গাঁৱৰ স্কুলৰ পৰিৱেশ বৰ শান্ত যিহেতু আমাৰ গাঁৱত যান বাহনৰ সংখ্যা কম গতিকে আমাৰ আমাৰ গাঁৱৰ স্কুল স্কুলৰ পৰিৱেশ চাৰিওফালৰ পৰিৱেশ সদায় শান্ত হৈ থাকে আৰু এনেকুৱা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিবলৈ এটা শান্ত পৰিৱেশ পাই গতিকে তেওঁলোকে যিদৰে শিক্ষকসকলে পঢ়ুৱাই সেইদৰে তেওঁলোকে কথাবোৰ আয়ত্ত কৰিবলৈ পাই তাৰোপৰিও নগৰৰ বা চহৰৰ যিসমূহ স্কুল আছে সেইসমূহ স্কুলত যিহেতু যাতায়তৰ ব্যৱস্থা দিনটোৰ চৌবিশ ঘণ্টাই চলি থাকে গতিকে সেইসমূহ স্কুলৰ ওচৰত যিসমূহ ৰাস্তা ঘাট আছে তাত যিহেতু গাড়ী মটৰ চলি থাকে গতিকে তাৰ পৰিৱেশটো সদায় এটা হূলস্থলীয়া পৰিৱেশ বা গাড়ী মটৰৰ শব্দ স্কুলখন সমূহলৈ আহি থাকে আৰু তাৰফলত স্কুলসমূহত এটা শান্ত বাতাবৰণ নাপায় আৰু এনে মই ভাবোঁ যে এই ক্ষেত্ৰত তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হয় তাৰোপৰিও আমাৰ গাঁৱৰ যিহেতু ৰাস্তা পদূলিসমূহৰ অৱস্থা ইমান উন্নত নহয় গতিকে ৰাস্তা পদূলিসমূহৰ কাৰণেই আমাৰ গাঁৱলৈ আমাৰ গাঁৱৰ স্কুলসমূহলৈ ভাল শিক্ষকসমূহ নিয়োগ হ'বলৈ অলপ অসুবিধা পায় ভাল শিক্ষকসমূহ আহিবলৈ অলপ অসুবিধা পায় তাৰোপৰিও নগৰৰ যিহেতু চহৰৰ স্কুলসমূহত যিহেতু যাতায়াতৰ সুবিধা আছে ৰাস্তা পদূলিসমূহ ভাল গতিকে নগৰৰ স্কুলসমূহত শিক্ষকসকল শিক্ষকসকলে তাত ভালদৰে নিয়োগ হৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়ুওৱাবলৈ সুবিধা হয়